শোণিতপুৰ জিলাত বিভিন্ন ভাষা গোষ্ঠীৰ লোকসকলে বাস কৰে যেনেদৰে বড়ো কছাৰী মিচিং ৰাভা আদিবাসী গোৰ্খা মুছলিম ইত্যাদি সম্প্ৰদায়ৰ লোকসকলে বাস কৰে তেওঁলোকৰ মাজত কোনো ধৰণৰ বিৰোধ নোহোৱাকৈ বৰ্তমানলৈকে বাস কৰি আছে তেওঁলোকে নিজৰ নিজেই নিজৰ পৰিয়ালৰ লগত নিজৰ মাতৃভাষাতে কথা পাতে অৰ্থাৎ বড়োসকলে বড়ো ভাষাত কছাৰীসকলে কছাৰী ভাষাত মিচিং সকলে মিচিং ভাষাত ৰাভাসকলে ৰাভা ভাষাত আদিবাসীসকলে তেওঁলোকৰ ভাষাত আৰু গোৰ্খাসকলে নেপালী ভাষাত মুছলীমসকলে তেওঁলোকৰ নিজৰ ভাষাত কথা পাতে যদিও তেওঁলোকে নিজৰ নিজে নিজৰ পৰিয়ালৰ লগত কথা পাতে আন সম্প্ৰদায় লোকসকলৰ লগত তেওঁলোকে অসমীয়াত ভাষাতে বাৰ্তালাপ কৰে আমাৰ অঞ্চলৰ ওচৰত গোৰ্খা আৰু আদিবাসী সম্প্ৰদায়ৰ লোকসকলে বাস কৰে আৰু তেওঁলোকে তেওঁলোকৰ নিজৰ ভাষাতে কথা পাতে যদিও আমাৰ লগত সেই অসমীয়া ভাষাতে কথা পাতে আমাৰ আমাৰ জিলাৰ ভিতৰত আৰু ইয়াৰ আশে পাশে ভাষা সলনি হোৱা দেখা নাই ইয়াত বেছিভাগ অসমীয়া ভাষাৰে প্ৰচলন হয় আৰু তেওঁলোকে তেওঁলোকৰ নিজৰ পৰিয়ালৰ লগত নিজৰ ভাষাতহে কথা পাতে যদিও আমাৰ লগত অসমীয়াতে কথা পাতে